অঁ বাইদেউ ভাল নে খবৰ কি কৰি আছে অঁ ভালেই ভালেই অঁ এই আছে আছে আপোনালোকৰ এই মই বিশেষ এটা কথাৰ কাৰণে ফোন কৰিলোঁ ৰ'ব

মানে মহিলাই পুৰুষে এনেকৈ লগ লাগি পেলাই তাতে সত্ৰত মানে শৰাই এভাগ দিয়াৰ কথা চিন্তা কৰিছিলোঁ গতিকে তাতে আপোনা আপোনাকো লগ ধৰিলোঁ আৰু যাবৰ কাৰণে আমাৰ মানুহখিনি কৈছে দেখোন অঁ নহ'লে গাড়ী এখন লৈছোঁ গাড়ীয়ে দিয়েই যাম আপুনিও একেলগে যাব পাৰিব নাই প্ৰ'গ্ৰেম মানে নাই তাতে মানে আমাৰ এই অলপ হেৰি নাম প্ৰসংগ হ'ব তাতে আৰু এনেকৈ এই শৰাই এখন দিয়া যাব এনেকৈ মাহ প্ৰসাদেদি তাৰপিছত তেনেকে চাহ পানী এনেকৈ লগ লাগি খোৱা হ'ব তাৰ পিছত অহা হ'ব আৰু

মানুহখিনি মানুহখিনি আপোনাক বিচাৰিছে আপুনি যেনে তেনে ওলাব আৰু নাই আমাৰ ডাঙৰ বাছেই যাব ডাঙৰ বাছ এখন লৈ যাম আমি আপুনি যেনেকৈ নহওক ওলাব মুঠৰ ওপৰত আমি সেইদিনাখন আপোনাক বাট চাই থাকিম আপুনি অহালৈকৈ

নাই নাই নাই আপুনি নাই নাই মই আপোনাক ক'লোয়েই আপুনি ওলাব ঠিক আছে ৰাখো এতিয়া